হেল্ল' আপোনাৰ কেবখন যে ঠিক কৰিছিলোঁ ইমান সময় আহি আহি পোৱা নাই কিয় মইতো কালিয়ে বুক কৰিছিলো না আপুনি ইমান সময় হ'ল নটা পঞ্চল্লিছত যাব লাগে আপুনি অহা দেৰি কৰিছে কিয় দেৰি হ'ল আপোনাৰ অ' আপোনাকতো মই কৈছোৱেচোন সোনকালে আহিব লাগে বুলি ইমান সময় অপক্ষা কৰে নেকি মানুহে অ ঠিক আছে আপুনি তেনেকে আপোনাক জনাইছোঁ মানে আপোনাৰ দেৰি হ'ল কিয় সেই বস্তুটোহে জনাইছোঁ আপুনিহে সিমান খং কৰিব নালাগে নহয় মই আপোনাক বুক কৰিছোঁ আপুনি আহিব লাগে নে নালাগে অ হয় মানে সময়টো চাব সময়টো মূল্য ৰাখিব আপোনাক বুক কৰা অর্থটো থাকিল কি যেতিয়া আপুনি সময়তে আহিব নোৱাৰে হে যদি সময়তে আহিব নোৱাৰে আপোনাক বুক কৰা অর্থটো থাকিল কি সময়টো মেইনটেইন কৰিব লাগে মানে আমি এনেই বুক কৰি দিওঁ নেকি সেইবিলাক চিন্তা কৰিব লাগিব সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব হয় হ'ব হ'ব হ'ব দিয়ক